অসমৰ স্থানীয় প্ৰধান কলা বা শিল্পকলা বুলি ক'বলৈ গ'লে আমাৰ সততে মনলৈ অহা কিছুমান অৱধাৰণা হৈছে চিত্ৰকলা ভাস্কৰ্য বস্ত্ৰশিল্প মৃৎশিল্প ইত্যাদি আমাৰ অসমখন আগৰে পৰাই পাট মুগাৰ ক্ষেত্ৰত চহকী বা আগৰ যিসকল প্ৰজন্ম আছিলে সেই প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ এৰী মুগা চিনি পায় বা তেওঁলোকে নিজৰ তাঁতৰ শালত সেই এৰী মুগাৰ পৰা বিভিন্ন বস্ত্ৰ তৈয়াৰ কৰে আৰু তাৰ পৰৱৰ্তী সময়ত মৃৎশিল্প বুলি আমি ক'বলৈ গ'লে সেই মৃৎশিল্পৰ পৰা আমি মাটিৰ পৰা বিভিন্ন ধৰণৰ পাত্ৰ তৈয়াৰ কৰিব পাৰোঁ সেয়া মাটি চাকিয়ে হওক বা বিভিন্ন ধৰণৰ সজোৱা সামগ্ৰীয়ে হওক সেই প্ৰত্যেকজন ব্যক্তিয়ে আগৰ পৰাই সেই কিছুমান নিপুনতাৰ কিছুমান কাম কৰি পেলাই নিজৰ প্ৰয়োজনীয় বস্তুসমূহৰ তৈয়াৰ কৰি লৈছিলে মাতিৰ পৰা আৰু কেতিয়াবা কেতিয়াবা আমি দেখিবলৈ পাওঁ যে বিভিন্ন চিত্ৰশিল্পীসকলে বা যিসকলে চিত্ৰ আঁকি ভাল পাই ছবি আঁকি ভাল পাই সেইসকলে কেতিয়াবা কেতিয়াবা নিজৰ এখন কাগজত নিজৰ সেই ভাল পোৱা কামসমূহৰ প্ৰতিফলন ঘটোৱাৰ পৰিৱৰ্তে কেতিয়াবা কেতিয়াবা আমাৰ সেইসমূহৰ কিছুমান মূৰ্তিৰূপে প্ৰকাশ কৰে বা কেতিয়াবা কেতিয়াবা আমাৰ শিলসমূহত আমি অংকণ কৰা দেখিবলৈ পাওঁ গতিকে অসমৰ এই মৃৎশিল্পই হওক বা বস্ত্ৰশিল্পই হওক বা ভাস্কৰ্যই হওক ই আমাৰ অসমৰ ভৌগোলিক এলেকা পাৰ হৈ ভাৰতবৰ্ষ ভূমিত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয় বৰ্তমান সময়ত আমাৰ এৰী মুগাই আমাৰ গোটেই ভাৰতবৰ্ষতে নিজৰ পৰিচয় লাভ কৰিছে ঠিক তেনেকৈ আমাৰ অসমৰ মৃৎশিল্পই বা সেই মিতৰ সৈতে বা মাটিৰ সৈতে জড়িত মাটিৰ মানুহসকলে নিজৰ প্ৰয়োজনীয়তা পূৰণৰ কাৰণে যিখিনি দ্ৰব্য সামগ্ৰী উৎপাদন কৰে সেইসমূহ বজাৰত বিক্ৰী কৰি পেলাই তেওঁলোকে নিজৰ অৰ্থ অৰ্থনীতিৰ উন্নতি ঘটাব পাৰে বা সেই আমাৰ অসমৰ থলুৱা বস্তুসমূহক বা সম্পদসমূহক তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত কৰাব পাৰে গতিকে অসমৰ স্থানীয় প্ৰধান কৰা কলা বুলি ক'বলৈ গ'লে আমি চিত্ৰকলাৰ বিষয়েও ক'ব পাৰোঁ বা আমাৰ মাটিৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন দ্ৰব্য সামগ্ৰীৰ কথা আমি ক'ব পাৰোঁ বা আমাৰ অসমৰ পাট মুগাৰ কথাও আমি ক'ব পাৰোঁ